মই সাধাৰণতে ৰান্ধি খুবেই ভাল পাওঁ কিন্তু তাৰ ভিতৰতো এনে কিছুমান ৰেচিপি আছে যিবোৰ মই ৰান্ধিব নাজানো বা মোৰ বাবে কঠিন হয় কাৰণ সেইসমূহ আমাৰ পৰম্পৰাগত খাদ্যৰ ভিতৰত নপৰে আমি প্ৰায়ে সৰুৰে পৰা যিহেতু আমি আমি আমাৰ পৰম্পৰাগত খাদ্যসমূহ বা থলুৱা খাদ্যসমূহেই প্ৰায়ে বেছি ব্যৱহাৰ কৰা দেখা যায় সকলোৱে সেইসমূহ খাদ্যকেই ৰান্ধিব জানে এ কিন্তু যিবোৰ আমাৰ থলুৱা খাদ্যৰ ভিতৰত নপৰে যেনে বিৰিয়ানী পোলাও বাৰ্গাৰ বা পিজ্জা আদি এনেধৰণৰ বস্তুবোৰ ৰান্ধিবৰ কাৰণে কঠিন কাৰণ সেইসমূহ ৰান্ধিবৰ কাৰণে কিছুমান সামগ্ৰীৰ প্ৰয়োজন হয় বা বস্তুৰ অভাৱ হয় কাৰিকৰী কৌশলৰ অভাৱ হয় সেইবাবে আমি এইবোৰ ৰান্ধিবলৈ নোৱাৰোঁ ৰান্ধিব নোৱাৰোঁ আৰু এইবোৰ তৈয়াৰ কৰিবৰ কাৰণে অসুবিধাৰ সৃষ্টি কৰোঁ সেইবাবে এই ৰেচিপিসমূহক কঠিন হিচাপে মই ভাবোঁ